হেল্ল' ছাৰ হেল্ল' ছাৰ এই আজি ধৰি সাতদিন আছোঁ একো এটা সুবিধা পোৱা নাই যে হয় দৰৱ পাতি আৰু এনেকৈ ইমান লেতেৰা পেতেৰা দৰ মই একো সুবিধা নাই আৰু চাহটো সোনকালে নাহে সেইখিনিয়ে মই বহুত হেৰি পাইছোঁ আকৌ অসুবিধা পাইছোঁ সোনকালে অঁ সোনকালে কৰিলে মানে যেনেহ'লেও পেচেণ্টটো অলপ হেৰি হ'ব আৰু এতিয়া বহুত বহুত কষ্ট হৈছে নহয় ইফালে সিফালে গৈছোঁ সবফালৰ পৰা একো দৰৱ পাতি মেলা একো সুবিধা সা সুবিধা নাই অঁ ছাৰ ক'লেহে অঁ ছাৰক ছাৰক নক'লে মানে আমি এতিয়া নোৱাৰিম নহয় থাকিবলৈ এতিয়া বহুত দিগদাৰ হৈ গৈছে নহয় আৰু দৰৱ পাতি দৰৱ পাতিও সময়মতে নাপাওঁ সেইটোৱে আকৌ অঁ সেইটোৱে আৰু এতিয়া আমি এতিয়া কি কৰো বাৰু উপায় নাইকীয়া হৈছে নহয় এতিয়া দৰৱ পাতি নাই আৰু মানুহবিলাকো এতিয়া একো পেচেণ্টটো নোচোৱা নচিতা হ'ল আৰু সবফালৰ পৰা অসুবিধা পাইছোঁ এতিয়া আমি এতিয়া উ একো উপায় নাইকীয়া হৈ গৈছে আমাৰ এতিয়া হয় হয় অঁ ছাৰে এতিয়া কি কয় কি নকয় আমি এতিয়া আমাৰো এতিয়া সব ফালৰ পৰা অসুবিধা হৈ গৈছে এতিয়া পেচেণ্টৰো এতিয়া দৰৱ পাতি নাই আৰু একো ফালৰ পৰা সা সুবিধা নাই সেইটো কাৰণে আমি এতিয়া কমপ্লেন কৰিবলগীয়া হৈছে

সেইটোৱে আমি এতিয়া কি কৰোঁ বাৰু এতিয়া উপায় নাইকীয়া হৈ গৈছে নহয় আমাৰ এতিয়া পেচেন্টো টান হৈ গৈছে এই বহুত টান হৈ গৈছে একদম তাৰমানে ক'বই কথা নাই আৰু ইমানেই দিগদাৰ হৈ গৈছে অঁ ওপৰ অঁ ওপৰতো তোমাৰ এতিয়া আ কৈ কিনে সব ফালৰ পৰা হেৰি পালে মানে সুবিধা পালে মানেতো এইখিনি কমপ্লেইন আমি নকৰিলোহেঁতেন নহয় সুবিধা নোপোৱা কাৰণে কমপ্লেইন কৰা হৈছে আৰু সবফালৰ পৰা সুবিধা পালে মানে মানুহে এতিয়া কেলৈনো এতিয়া এইখিনি হেৰি হ'ব ইমান আমি এতিয়া বাধ্যত পৰি কেনে এইখিনি এতিয়া হেৰি কৰিবলগীয়া হৈছে যন্ত্ৰণা ভূগিবলগীয়া হৈছে আৰু এতিয়া হ'ব হ'ব এতিয়া আমি এতিয়া উপায় নোহোৱাতহে এইখিনি আপত্তি কৰিবলগীয়া হৈছে